মূৰৰ বিষ ভাল কৰিবৰ কাৰণে গাঁৱত কিছুমান প্ৰাকৃতিক চিকিৎসা আছে যোনবিলাক মানুহে কৰে যিবিলাক মূৰৰ বিষ কেইবা প্ৰকাৰৰ আছে যোনবিলাক ৰ'দত থাকিলেও মূৰৰ বিষ হয় বা বেছিকৈ টোপনি খটি কৰিলেও মাথাৰ বিষ হয় এইদৰে আমি মূৰৰ বিষৰ বাবে কি নাৰিকল তেল দিবলগীয়া হয় দিওঁ বেছিকৈ বিষালে বা নেমু টেঙা চেপি দিওঁ আৰু ইনেই আমৰ যোনটো আমি আগৰ পৰা সানি থকা ঘৰুৱা ভিক্স নিচিনা বজাৰত কিনিবলৈ পায় সেইটোও আনো আনি গাঁৱৰ মানুহে তেনেকৈ লগায় আৰু কিছুমানে জৰা ফুকাও কৰে তেল মিঠাতেল জাৰে জাৰি তেনেকৈ ঘৰুৱা প্ৰতিকাৰ লয় আৰু লৈ মাথা বিষ অলপ ভাল পায় তেনেদৰে আমাৰ কিছুমান কিছুমান অভাসগতো আছে কিছুমান গেছৰ কাৰণেও হয় মাথা বিষ আৰু তেনেদৰে কিছুমানে ৰাগীয়াল বস্তু খোৱাবিলাকৰো হয় তেওঁলোকে তেতিয়া ৰাগীয়াল চাহ চাহটো আমাৰ গাঁৱতটো থাকেই প্ৰত্যেক ঘৰে চাহ খাইয়েই ৰাতিপুৱা গধূলি আমাৰ অভ্যাস সেই চাহকণ নাখালেও আমাৰ কেতিয়াবা মাথা বিষ হয় তেতিয়া আমি যেতিয়া তেনেকুৱা ধৰণৰ ভাবোঁ আজি বোলে চাহ অকণ খোৱা নাই তেনেস্থলত আমি চাহকণ আকৌ খায় দিলে ডাঠকৈ বনাই বা চাহপাত সৰহকৈ দি বনাই যদি খায় দিওঁ তেতিয়াও আমাৰ মাথা বিষটো অলপ পাতলা হয় আৰু মাথাটো অলপ পিটিকিলেও ভাল পাওঁ তেনেদৰে আমি মাথা বিষ প্ৰতিকাৰ কৰোঁ আৰু মাথা বিষত যোনবিলাক কিছুমানৰ আক মাথা বা বিষ ছাইনাছ চাইটিছৰ কাৰণেও হয় কিছুমানৰ মাথা বিষ ৰ'দত থাকিলেও হয় চকু পুৰা জ্বলা কৰে তাৰ পিছত মাথাটো বিষায় গধুৰ গধুৰ লাগে টোপনি নধৰিলেও হয় আৰু শৰীৰ দুৰ্বল দুৰ্বল হ'লেও মাথাটো বিষায় সেই ধৰণে নিজে নিজে নিজৰ নিজৰ প্ৰতিকাৰ লয় আৰু ঘৰুৱাভাৱে এইবিলাক ব্যৱস্থা কৰিয়েই আমাৰ গাঁৱৰ মানুহে মাথা বিষৰ ভাল কৰিব বিচাৰে